মই বন্ধুবৰ্গৰ সৈতে বা পৰিয়ালৰ সৈতে বহুত বিবাহ জন্মদিন উদযাপন কৰিছোঁ যেনে মোৰ ভাগিন এজনী ভাগিন আৰু ল'ৰা ভাগিন এজনৰ বিয়াত মই পৰিয়ালৰ সৈতে বহুত লাগা ভাগা কৰি দিছোঁ তাত বহুত ফূৰ্তি কৰিছোঁ আলহী চালহীক আদি কৰি বহুত লগ পাইছোঁ এনেদৰেই বহুত উদযাপন কৰিছোঁ আৰু আমাৰ ওচৰ চুবুৰীয়াৰতো কোনো কথাই নাই যিকোনো বিয়াত হওক জন্মদিনত হওক মই উপস্থিত থাকোঁৱে আৰু যিমানখিনি পাৰোঁ মই তেনেদৰে লাগি ভাগি দিওঁ আৰু মোৰ পৰিয়ালকো মই লাগি ভাগি দিবলৈ কওঁ এনেকৈ আমি পৰিয়ালবৰ্গ গোটেই মিলি গোটেই লাগি ভাগি দিওঁ আৰু মোৰ আলহী কুচ কুতুমবোৰ বিয়াতো এনেকৈ যাওঁ বন্ধু বৰ্গৰ বুলি ক'লেই ঠিক নহ'ব মই বন্ধু বৰ্গৰ বিয়াত ঠিক তেনেকৈ ঠকা নাই বা মোৰ বন্ধু বৰ্গৰ বিয়া মানে সৰুতে যদি কাৰোবাৰে হেৰিত আছিলোঁ সিমান এটা মই ক'ব নোৱাৰিম গতিকে এইখিয়েই মই বহুত লাগা ভাগা কৰি থাকোঁ